মোৰ ঘৰত কাৰোবাৰ বেমাৰ আজাৰ হ'লে মানে কি কেনেধৰণৰ খাদ্য বনাম ধৰক আমাৰ ধৰক আজিকালি আমাৰ সৰু যিখিনি সৰু সুৰা কিছুমান বেমাৰৰ কাৰণে আমাৰ ঘৰতে ধুনীয়া আমাৰ বন শাক পাচলি আছে এইবিলাক খাই খুৱাইও আমি ধৰক তেওঁৰ বেমাৰটো অলপ নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰোপৰিও আপোনাৰ মোৰ যোৱা বছৰ ধৰক যোৱা বছৰ নহয় তাৰ আগ বছৰে মোৰ দেউতাৰ আপোনাৰ ক'ৰোণা হৈছিলে তেতিয়া মই দেউতাক ক'ৰোণাৰ পৰা সোনকালে ৰিক'ভাৰ কৰাবৰ কাৰণে ৰিক'ভাৰী কৰিবৰ কাৰণে বহুত ধৰণৰ খাদ্য মই তেওঁক খোৱালোঁ তাৰ মাজত হ'ল ধৰক আপোনাৰ মই তেওঁক ছাগলী মাংস ছাগলী মাংস নহয় আচলতে মই ছাগলী ঠেং ছাগলী ঠেংটো আনোঁ আনি মিহিকে কুটি পেনি তেওঁক জালুকৰ সৈতে ছ্য়ুপ বনাই খোৱাওঁ ধৰক তাৰ পিছত মই বজাৰৰ পৰা কুঁচিয়া আনিলোঁ কুঁচিয়া মাংস তেওঁক ধুনীয়াকৈ কুঁচিয়া মাংস নৰসিংহৰ লগত জোল বনাই খোৱালোঁ বা মাংসও খোৱালোঁ তাৰ পিছত আকৌ শিঙি মাছ শিঙি মাছো আনি মই তেওঁক খোৱালোঁ আৰু তেওঁক বহুত ধ বিভিন্ন ধৰণৰ বন শাক বিশেষকৈ আমাৰ বন শাকবিলাক খোৱালোঁ তেওঁক বহুত সোনকালে ৰিক'ভাৰীও কৰিলে তাৰ পিছত ধৰক আমাৰ অন্য ধৰক আমাৰ এতিয়া আমি এতিয়া আমি আচ আমি চৰ্দী লগা যিটো আমি পানী লগা বুলি জ্বৰ বুলি কওঁ এতিয়া আমাৰ মোৰ মানুহগৰাকীয়ে আজিৰ পৰা তিনি চাৰিদিনৰ আগত তেওঁৰ এনেকৈ পানীলগা জ্বৰ হৈছিলে মই তেতিয়া তেওঁক কি কৰিলোঁ মোৰ আচ্ছা দোকানৰ পৰা জালুক কিনি আনিলোঁ তাৰপৰা ওচৰ এঘৰ মানুহৰ ঘৰতে পাৰ আছিলে পাৰ পোৱালি এহাল আনিলোঁ আনি ধুনীয়াকৈ তেওঁক পূৰা জালুকেৰে তেওঁক জালুক দি ধুনীয়াকৈ মাংস অলপ বনাই খোৱালোঁ বহুত ৰিক'ভাৰী কৰিলে সোনকালে ৰিক'ভাৰী কৰিলে পাছদিনাখনিৰপৰা তেওঁ মানে প্ৰায়ে তোমাৰ পানীলগা জ্বৰটো ভাল হোৱা যেনেই অনুভৱ কৰিছে এনেধৰণেই আমি সৰু সুৰা কিছুমান বেমাৰ হ'লে আমি এইবিলাক এনেধৰণৰ কিছুমান খাদ্য খাই বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ